মহিলাসকলে দৈনিক বিভিন্ন দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হয় যেনে লিংগ বৈষম্যতা শোষণ দমন আৰু শাৰীৰিক নিৰ্যাতন ইত্যাদি বিগত বছৰবোৰত আধুনিক যুগত পাশ্চাত্যৰ জ্ঞান বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত এচাম অগ্ৰণী সমাজ সংস্কাৰকে চিন্তা কৰি চাই কু সংস্কাৰপন্ন ভাৰতীয় সমাজখনক কু প্ৰথা অন্ধবিশ্বাসৰ মাজৰ পৰা উদ্ধাৰ কৰা বাবে একাণপতীয়া প্ৰচেষ্টাৰে মহিলাৰ শোচনীয় পৰিস্থিতিৰ প্ৰতি ভালেমান পদক্ষেপ লৈছিল সেই সময়ৰ বংগদেশৰ সংস্কাৰক ৰাজা ৰামমোহন ৰায় ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদি কিছুমান সমাজ সংস্কাৰকে তেওঁলোকে স্ত্ৰী শিক্ষা সতীদাহ প্ৰথা বিধৱা বিবাহ বাল্য বিবাহ আৰু কন্যা শিশু হত্যা আদিৰ বিৰুদ্ধে বিভিন্ন আন্দোলন আৰু এইবোৰ আইনৰ দ্বাৰা নিষিদ্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছিল তাৰোপৰি বৰ্তমান সময়ত দেখা যায় যে মহিলাসকলে ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি পুৰুষৰ সমানে সমানে সকলোবোৰ কাম কৰিবলৈ আগবাঢ়ি আহে আৰু এই ক্ষেত্ৰত মহিলাসকলে উপযুক্ত সন্মান আৰু উপযুক্ত সুবিধা লাভ কৰাও দেখা যায় বৰ্তমান মহিলাসকলে সকলো সময়তে সুৰক্ষিত অনুভৱ কৰা দেখা নাযায় কিয়নো সমাজখনত এতিয়াও বহুত কু সংস্কাৰবাদী লোক আছে আৰু অন্য মানসিকতাৰ লোকো আছে যিসকলৰ বাবে মহিলাসকলে সকলো সময়তে সুৰক্ষা সুৰক্ষিত অনুভৱ কৰা দেখা নাযায় কৰ্ম ক্ষেত্ৰত বা ভাৰতত কৰ্ম ক্ষেত্ৰত আৰু শিক্ষাতেই সমান সুযোগ মহিলাসকলে বহু মহিলাই পাইছে আৰু বহু মহিলাই পাবলৈ এতিয়াও বাকী আছে